হয় আপোনাৰ পৰিস্মিতা টেইলৰিঙত লাগিছে নে হয় মোৰ অলপ বিয়াৰ কাপোৰ চিলাব আছিল আপোনাৰ সেই আজিকালি নতুন নতুন ষ্টাইলৰ চব ব্লাউজবিলাক আপোনাৰ দহি বটিব লাগিব চাৰি পাঁচযোৰমান হ'ব আপোনাৰ নেক্সট মাহৰ পাঁচ তাৰিখ আছে বিয়া মোক আপুনি আগদিনা দিব লাগিব ধৰক চাৰি তাৰিখ মানে আপোনাৰ কেনে হাঁ হাঁ দহি বটিব লাগিব আপোনাৰ কেনেকুৱা কি ৰেটবিলাক কওঁকছোন হয় ডেৰশ মানকে পৰিবগৈ সেইটোতটো মই অভিজ্ঞ নহয় বাৰু হয় মই লৈ যাম বাৰু আপুনি আপুনি দেখুৱাব কেনেকুৱা কি ধৰণৰ আজিকালি ষ্টাইলবিলাক আহিছে

তেতিয়া হ'লে মই আপোনাৰ তালৈ কেতিয়া মানে যাম বাৰু মানে যোৱাৰ আগতে এপাক ফোন কৰি যোৱাটো ভাল হ'ব নেকি ন

আপোনাক মই তেতিয়া হ'লে যোৱাৰ আগতে এপাক কল কৰিম ন আৰু তেতিয়া আপুনিও থাকিব নেথাকে তেতিয়া গম দিব তে আমি তেতিয়া যাবগৈ পাৰিম গৈয়ে আপোনাক দেখাম কেনেকুৱা কি আহে আপুনিও দেখাব ঠিক আছে হ'ব বাৰু দিয়ক